অঁ হয় অ' হয় লাগিছে বাইদেউ কওকচোন

অফাৰত আছিলে অফাৰত আছিলে চাৰ্ফ চেম্পু তাৰপিছতে চাবোন আছিলে টমেট' চ'চ আছিলে আৰু মিঠাতেল আৰু ৰিফাইনটো অলপ অফাৰতে আছিলে লাগে যদি নিবহি পাৰিব অ' হয় অ' অ' ঠিক আছে আহিব আপোনাক কি কি লাগিব বুলি ক'লে বাইদেউ অ' অফাৰত থকাখিনি আছে বাৰু আহিব অ' অ' ঠিক আছে আহিব তেতিয়া দুঘণ্টা পাছত আহিব ন অ' অ' অ' অ' অ'